হেল্ল' চুইগী মোক ই লাগে মাটন বিৰিয়ানি লাগে কিন্তু তাৰ মই মানে অলপ দেৰিকে খামতো এইটোত পেক পেক পেকিংটো ভালকে দিব যাতে গৰম হৈ থাকে এঘণ্টামান এঘন্টাৰ পিছতেই আমি খাম এই কিবা সেই ফইল দি পেলায়